মই অৰ্ডাৰ কৰা মই অৰ্ডাৰ কৰা বস্তুটো মই আকৌ আপোনাক ঘুৰাই দিলোঁ আৰু মই অৰ্ডাৰ দিয়া যোনটো পইচা বা মোৰ ধন সেইটো মোক আকৌ ৰিটাৰ্ণ ৰিটাৰ্ণ মোৰ একাউণ্টত জমা কৰি দিয়ে